স্মার্টফোনবোৰে আমাক বৰ্তমান সময়ত বহুত ধৰণে সহায় কৰিছে এইধৰক যোগাযোগৰ ক্ষেত্ৰত আমি দূৰত থকা ইজনে সিজনৰ লগত কথা পাতিব পাৰিছোঁ বা যদি মন গৈছে আমি ইজনে সিজনক চাইপিনি ভিডিঅ' কল কৰিব পাৰিছোঁ আমাৰ কিবা নজনা কথা থাকিলে বা কিবা নজনা বস্তুৰ বিষয়ে জানিবলগা থাকিলে স্মার্টফোনত থকা গুগ'লৰ জড়িয়তে আমাৰ যেতিয়াই মন গৈছে তেতিয়াই জানিব পাৰিছোঁ আৰু এইটো ক্ষেত্ৰত শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হৈছে বুলি মই ভাৱোঁ দ্বিতীয়তে পৰীক্ষা হওঁক বা কিবা চাকৰীৰ ক্ষেত্ৰতে হওঁক কিবা আবেদন কৰিবলগীয়া থাকিলে আমি এতিয়া বৰ্তমান স্মার্টফোনৰ জড়িয়তেই ঘৰতে থাকিয়েই সেই আবেদন কৰিব পাৰিছোঁ আৰু স্মার্টফোনত থকা কিছুমান এপৰ জড়িয়তে আমি কোনো ধৰণৰ সমস্যা নোহোৱাকৈ ঘৰতে থাকিয়ে নিজৰ সুবিধা অনুযায়ী মাছুলসমূহ আদায় দিব পাৰিছোঁ এই ধৰক উদাহৰণস্বৰূপে বিদ্যুতৰ বিলেই হওঁক ৰন্ধন গেছৰ বিলেই হওঁক ৰেল বাছ বা উৰাজাহাজৰ টিকেটৰ ক্ষেত্ৰতেই হওঁক এই সকলোবিলাকৰ মাছুল আমি ঘৰতে থাকি আদায় দিব পাৰিছোঁ গতিকেনে মই ভাৱোঁ যে স্মার্টফোনে আমাক আমাৰ দৈনন্দিন জীৱনত বহু ক্ষেত্ৰত বহু ধৰণে সহায় কৰিছে